মই তালিকাবদ্ধ কৰিব পৰা কিছুমান সহায়ক এপ হ'ল যেনে কেলকুলেটৰ ফেচবুক ইউটিউব ওৱেডাৰ মেপছ গুগল ক্ৰোম এইবোৰেই যিবোৰে আমাক যেনে মেপছখনৰ কথা কওঁ আমি কোনোবা জেগাত গ'লে যদি জেগাডোখৰ বিচাৰি নেপাওঁ যোনখন জেগাত আমি যাব বিচাৰিছিলোঁ এই মেপছৰ সহায়ত আমি সেই জেগাটুকুৰা বিচাৰিবলৈ সক্ষম হওঁ এই ক্লকটো মোবাইলত থকা মোবাইলত থকা এপছটো ক্লকটো যিয়ে আমাক সময় আৰু তাৰিখ বা বাৰ নি নিৰ্ধাৰণ কৰাত সহায় কৰে আমি সঠিক বাৰ বা তাৰিখটো জানিবলৈ সক্ষম হওঁ ফেচবুক প্লেন ছ'চিয়েল মেডিয়া এইবিলাক যিয়ে আমাক কিছুমান খবৰ ইউটিউব যেনে খবৰ বাতৰি চিনেমা বা মনোৰঞ্জনৰ কাৰণে আমাক অতি দৰকাৰ গুগল ক্ৰোম এইবিলাকৰ পৰা আমি কিছুমান দৰকাৰী তথ্য লাভ কৰিব পাৰোঁ